টিভি শ্ব' চাৰ্ক টেংকৰ বিষয়ে মই জানো ই মানুহক ব্যৱসায় কৰিবলৈ বহুত ধৰণে প্ৰভাৱিত কৰিছে ইয়াৰ ভিতৰত প্ৰথমে আমি ক'ব পাৰোঁ ই সমাজক ব্যৱসায়ৰ বিষয়ে শিক্ষিত কৰিছে ব্যৱসায় এটা আৰম্ভ কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন তাৰ বিষয়ে অৱগত কৰিছে সমাজক যি নৱপ্ৰজন্মক ব্যৱসায় আৰম্ভ কৰিবলৈ আগ্ৰহী কৰি তুলিব অন্যহাতে এটা ব্যৱসায় আৰম্ভ কৰাৰ পিছত কি কি কি চোৰ্চৰপৰা অর্থ সংগ্ৰহ কৰিব পাৰি তাৰ বিষয়েও জ্ঞাত কৰিছে মই ভাবোঁ এই শ্ব'টোৱে আমাৰ সমাজত ব্যৱসায়ক এটা অন্য দিশ আগবঢ়াব